ক্ৰিকেট ক্ৰিকেট এটা এনেকুৱা খেল যোনটো কি মই সৰুৰ পৰা খেলি আহিছোঁ আৰু মই খুবেই ভাল পাওঁ মই এই বুলি নকওঁ কি মই বহুত পাকৈত সেই খেলত ক্ৰিকেটত বাট মই সৰুৰ পৰা সেই সেই এৰিয়াটোতে সেই জেগাটোতে মই ডাঙৰ হৈছোঁ আৰু সেই লগৰবোৰৰ লগত মই ক্ৰিকেট খেলি খেলিয়ে ডাঙৰ হৈছোঁ তো মই খুবেই ভাল পাওঁ ক্ৰিকেট লগতে যোনকেইটা মানুহৰ লগত খেলিলোঁ সেইকেইটাও ভাল পাওঁ আৰু এটা মোৰ বহুত ধুনীয়া আৰু মোৰ বহুত ভাল মুভি এটা ক'ব গ'লে এটা হ'ল এম এছ ধোনি ড্য আনট'ল্ড ষ্ট'ৰী সেইটো মুভি ক্ৰিকেটৰ বেষ্ট হয় আৰু মাহিন্দ্ৰ সিং ধোনি যোনটো কি আমাৰ টীমৰ কেপ্টেইন আছিলে ইণ্ডিয়ান ক্ৰিকেট টীমৰ কেপ্টেইন আছিলে তেওঁ তেওঁৰ ওপৰত হয় তাতে ট্ৰিবিউট এটা হয় তেওঁ কেনেকৈ বহুতগাল আই চি চি ট্ৰফি লগতে চেম্পিয়ন্ছ ট্ৰফি এছিয়ান গেইম্ছ সব আমাক কেনেকৈ জিকালে এছিয়ান কাপ ছৰী সেইকেইটা সব আমাক কেনেকৈ জিকালে আমি কেপ্টেইঞ্চী দৰে আৰু আমি কেনেকৈ কি ধৰণৰ মানুহ বনিবলৈ আমাক প্ৰেৰণিত কৰিলে আমি সেইকিটা তাপা বহুতে শিকিব মন যায় লগতে যেনেকৈ আমি ধোনিক কওঁ কেপ্টেইন কুল লাইক সি যেতিয়াও কোনোবা ছিটুৱেশ্যনত বেয়া ছিটুৱেশ্যনত থাকে ৰাফ ছিটুৱেশ্যনত থাকে তেতিয়াহ'লেও সি বস্তুটো বহুত কামলি এণ্ড একদম ঠাণ্ডা মনেদি সি হেণ্ডেল কৰি লয় সেইকাৰণে আমি তাক কেপ্টেইন কুল বুলিও কওঁ সেনেকৈ ধৰণৰে আমি কেৰেক্টাৰিষ্টিক বা আমি সেনেকৈ ধৰণৰ ব্যৱহাৰকেইটা আমি নিজৰ নিজৰ জীৱনত পাকৈত হ'ব লাগে আমি নিজেই ল'ৰাকেইটা বা আমি যোনকেইটা ষ্টুডেণ্টছ হ'ল যোনকেইটা মানুহ আমি থাকি আছোঁ আমি সবে সেইকেইটা বস্তুত যদি পাকৈত হৈ যাওঁ আৰু সব বস্তু কামলি এণ্ড ঠাণ্ডা মনেৰে ল'ব পাৰোঁ তেতিয়া আমাৰ কাৰণে সেই বহুত ভাল হ'ব সেইকাৰণে এম এছ ধনি ড্য আনটল্ড ষ্ট'ৰী এনেকুৱা এটা ষ্ট'ৰী হয় যোনে আমাক শিকায় কি হাৰ্ড ৱৰ্ক ডেডিকেশ্যন সেইকেইটা হ'লে লাইফত আমি বহুত কিবা বস্তু আমি এচিভ কৰিব পাৰোঁ পাব পাৰোঁ আমি ঠিক আছে লাইফত এচিভ কৰিব পাৰোঁ লগতে অকল টেলেণ্ট হ'লেই নহয় হাৰ্ড ৱৰ্ক বহুত লাগে এটা মানুহৰ ডেডিকেশ্যন বহুত লাগে সেইকাৰণে ক্ৰিকেট এটা এনেকুৱা খেল যিটো মই খুবেই ভাল পাওঁ আৰু এম এছ ধোনি ড্য আনটল্ড ষ্ট'ৰী মোৰ ফেভৰেট ষ্ট'ৰী আৰু কেলৈ কি মোক হাৰ্ড ৱৰ্ক ডেডিকেশ্যন এনেকৈ শ্ব' কৰা হয়